এক লাখ তিনি হেজাৰ দুশ বিছ টকা দুই লাখ চাৰি হেজাৰ তিনিশ চল্লিছ টকা তিনি লাখ পাঁচ হেজাৰ চাৰিশ তিনি টকা চাৰি লাখ ছহেজাৰ পাঁচশ ত্ৰিছ টকা পাঁচ লাখ সাত হেজাৰ ছশ দুটকা